হেল্ল' চুইগি কাষ্টমাৰ কেয়াৰত লাগিছেনে অঁ মই আপোনালে এটা অসুবিধাত পৰিহে ফোন কৰিছিলোঁ মোক মানে আপোনালোকৰ পৰা সহায় লাগিছিল অঁ অলপ আগত ইয়াত চিকেন চাওমিন অৰ্ডাৰ কৰিছিলোঁ আৰু মানে ভুলতে পোলাওটো অৰ্ডাৰ হৈ গ'ল অঁ এতিয়াতো মোক পোলাও নালাগে সেইকাৰণে ডিলিট কৰি দিব পাৰিবনে আপুনি মই ডিলিট কৰিবলৈ চাইছিলোঁ কিন্তু হোৱা নাই আপোনালোকে পাৰিব সোনকালে ডিলিট কৰি দিবচোন দেই আৰু চিকেন চাওমিনৰ অৰ্ডাৰটো অলপ সোনকালে পঠিয়াব পাৰিবনে

অঁ নটামান বজাৰ পালেও হ'ব অঁ ঠিক আছে হ'ব তেন্তে ধন্যবাদ